হেল্ল' অ কোনে কৈছা ক'ৰ পৰা কৈছে অ কওকচোন

বৈষ্ণৱ ধৰ্মৰ ওপৰত ভাল কথা আপুনি এবাৰ অতি সোনকালে মাজুলিলৈ আহক মই যিমান পাৰোঁ আপোনাক সহায় কৰিম আমাৰ প্ৰভু ইশ্বৰসকল আছে তেওঁলোকে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা মাজুলিলৈ আহি বিভিন্ন দিশৰ পৰা সোধ পোছ কৰি সত্ৰাধিকাৰসকলৰ পৰা বহুত নজনা কথা জানি গৈছে আপুনি যিটো বিষয়ৰ ওপৰত অধ্যয়ন গৱেষণা কৰি আছে সেই বিষয়ত মই যিমান পাৰোঁ আপোনাক সহায় কৰিম বাকী আপুনি অতি সোনকালে আমাৰ মাজুলিলৈ আহক অ নিশ্চয় নিশ্চয় নিশ্চয় সহায় কৰিম নিশ্চয় সহায় কৰিম আহক